মই দ্বিতীয় প্ৰডাক্টছ হিচাপে যিটো ডিভাইচ লৈছিলোঁ সেইটো হৈছে এটা হেডফোন হেডফোন লৈছিলোঁ এটা টি ডাব্লিউ এছ বুলি কোৱা হয় প্ৰডাক্টটোৰ নাম হৈছে বস্তুটোৰ নাম হৈছে অ'প্প' এনক' বাডছটু সেই সঁজুলিটো বা টি ডাব্লিউ এছ বুলি যিটো কওঁ হেডফোনটোৰ দাম আছিলে পোন্ধৰশ টকা আৰু এই বস্তুটোৰ সৈতে মোৰ যিটো এক্সপেৰিয়েঞ্চ বা অনুভৱ সেইটো ধনাত্মক বুলিয়ে ক'ব লাগিব কাৰণ যিটো ধৰণৰ শব্দ শব্দৰ কোৱালিটি সেইটো এই এইটো দামত তাতকৈ ভাল আৰু কোনো ধৰণৰ টি ডাব্লিউ এছ বা হে'ডফোনে এনেকুৱা ধৰণৰ কোৱালিটি আমাক দিব নোৱাৰে মই বহুত ধৰণৰ হেডফোন আগতে ব্যৱহাৰ কৰিছোঁ কম দামীয়ে হওক বা দামীয়ে হওক বহুত ধৰণৰ মই হেডফোন ব্যৱহাৰ কৰিছোঁ কিন্তু আজিলৈকে ব্যৱহাৰ কৰাবোৰৰ ভিতৰত আটাইতকৈ ভাল বুলি মই এই অ'প্প' এন ক' বাডছ টু হেডফোনডালকে ক'ব লাগিব আগতে মই এডাল হেডফোন ব্যৱহাৰ কৰিছিলোঁ ওৱান অডিঅ' বুলি তাৰ চাউণ্ড কোৱালিটি বহুত ভাল আছিলে যিটোক সংগীতৰ ভাষাত চাউণ্ড ষ্টেজ বুলি কোৱা হয় বা শব্দ মঞ্চ বুলি কোৱা হয় সেইটো সেই ওৱান অডিঅ' যিটো হেডফোন আছিলে তাত বহুত ভাল আছিলে কিন্তু তাতকেও এশগুণ ভাল বুলি কব লাগিব অ'প্প'ৰ যিটো হেডফান আছে হেডফোন আছে সেইডালক আৰু কোনোধৰণৰ ঋণাত্মক দিশ মোৰ মনলৈ এতিয়ালৈকে অহা নাই আৰু বৰ্তমান এমাহ হৈছে এই হেডফোনডাল মই ব্যৱহাৰ কৰি থকা আৰু বৰ্তমানলৈকে মোৰ অনুভৱ অত্যন্তই ধনাত্মক গতিকে মই মোৰফালৰ পৰা এই হেডফোনডালক যদি কোনো ধৰণৰ দিশ নিৰূপ কোনো ধৰণৰ গুণ নিৰাম নিৰূপণ কৰিব লগা হয় তেতিয়াহ'লে মই পাঁচৰ ভিতৰত পাঁচ নম্বৰে দিম বুলি ধাৰ্য কৰিছোঁ পাঁচৰ ভিতৰত মই পাঁচ নম্বৰে দিম গতিকে মোৰ অনুভৱ এনেকুৱাই ধন্যবাদ